হয় কোনে ক'লে

অ আজি দিনৰ পৰা দুদিনৰ পৰা হৈছে অ অ অ কিবা মেডিচিন চেডিচিন লৈছে নেকি ওম যেনে গেষ্টিকৰ প্ৰব্লেম আছে নেকি

ও লেট্ৰিন ক্লিয়াৰ হয়

লেট্ৰিন ক্লিয়াৰ হয় অ অ এটা কাম কৰিব আহি যাব মোৰ চেম্বাৰলৈ আস্থা কম্প্লেক্সৰ ওচৰত হয় ত্ৰিবেনী ত্ৰিবেনীৰ ত্ৰিবেনীত ওম

অ ঠিক আছে

অ আৰু মূৰৰ মূ মূৰৰ মূৰৰ বিষৰ বাহিৰে আৰু বেলেগতো প্ৰব্লেম নাই হয় ঠিক আছে আপুনি কালি আহি যাব দুটা বজাৰ ভিতৰত বাৰু অ সেইটো হ'ব পাৰে পাৱাৰ প্ৰব্লেমৰ কাৰণে হ'ব পাৰে চকুৰ অ সেইটোও হ'ব পাৰে অ চাব লাগিব কেইটামান টেষ্ট কৰি চাব লাগিব তাৰপিছত ক'ব পৰা যাব ঠিক আছে ঠিক আছে আহি যাব চেম্বাৰত পাই যাব অ'কে অ'কে